আমি ৰন্ধা আগত বিশেষকৈ ভাত ৰন্ধা আগত আমি চাউলখিনি ধুই লওঁ চৰুত পানী দি লওঁ বা সকলোখিনি যোগাৰ কৰি লৈ চৰুত ভগৱানৰ নাম লৈ তিনি মুঠি চাউল দি লাহেকৈ গোটেইখিনি আকৌ বাকি দিওঁ দি মেলি ভাত তেনেকৈ ভাত বনাওঁ আৰু মাংস বনোৱা সময়ত যেনে আলু পাচলি আলুখিনি কাটি লওঁ আদা ৰচুনখিনি সকলো কাটি লৈ খুন্দি আকৌ মছলাখিনি মিক্সীত দি ধুনীয়াকৈ জিৰা ধনীয়া এনেকৈ দিয়াৰ পাছত মাংস যেতিয়া তেল দিলোঁ তেল দিয়াৰ পাছতে তেজপাত দিলোঁ তেজপাত দিয়াৰ পাছত পিঁয়াজ খিনি দি ভাজি ললোঁ ভজা পাছত মাংস খিনি দিলোঁ আদা ৰচুন দিলোঁ দি মেলি সেইখিনি সকলোখিনি দিয়া পাছত সেনেকৈ মাছ মাংসখিনি আমাৰ ধুনীয়াকৈ বনোৱা হৈ যায় বনোৱা শেষ হোৱা সময়ত উতলা সময়ত আমি মাংসত গৰম মছলা চটিয়াই দিওঁ গৰম মছলাত থাকে লং ইলাচি ডালচেনি তেনেকৈ দি আমি মাংস বনাওঁ আৰু মাছ বনোৱা সময়ত মাছ কাটি বাছি ধুনীয়াকৈ ধুই তেল নিমখ বা নিমখ হালধি সানি সকলোখিনি মঠি লৈ তাৰ পাছত এপিচ এপিচকৈ আমি মাছখিনি ভাজি লওঁ ভাজা পাচত আকৌ যেনে মাছৰ মই টেঙাকে বনালোঁ টেঙা দিয়া টেঙা বুলি ক'লে ঢেকীয়া ঔটেঙা মাছ খুব ভাল লাগে ঢেকীয়া ঔটেঙা আৰু শ'ল মাছ তেনেকৈ দি পেলাই উতলাই দিলোঁ উতলাই দিয়া পাছত উতলা শেষ হোৱা পাছত আমি কি দিওঁ মানধনীয়া অকণ দিওঁ মানধনীয়া অকণ দিলে এনেই সোৱাদ লাগে গোন্ধটো খুব ভাল লাগে তাৰ পাছত আমি সেই মাংসটো বা মাছখিনি মছলা দিয়াৰ পাছত এনেই ভাল লাগে মানধনীয়াটো মছলাতে পৰে মানধনীয়াটো মছলাতে পৰে সেই তেনেকৈ আমি ঔটেঙা মাছ বা ঢেকীয়া ঔটেঙা দিয়া মাছ তেনেকৈ বনাওঁ আৰু যিকোনো এটা পাচলি বনাবলৈ হ'লে ভাত কেৰেলা লগত আলুটো দীঘল দীঘলকৈ ভাত কেৰেলা আলু কাটি লওঁ কাটি লোৱা পাছত পিঁয়াজ কাটি লওঁ কাটি লোৱা পাছত জলকীয়া দিওঁ জলকীয়া কাটি লওঁ কাটি লোৱা পাছত সেই তেনেকে কেৰাহীত তেল দি সেয়া তেনেকে গেছ জ্বলাই তেনেকৈ ভাজোঁ ভজা পাছত আমি আকৌ কাটো কাঁচকলটো কাটো কাঁচকলটো আমি ঘূৰণীয়া ঘূৰণীয়াকে কাটি কাঁচকলটো ভাজোঁ ফ্ৰাই নিচিনাকৈ তেল সৰহকৈ দি ফ্ৰাই নিচিনাকৈ বনাওঁ তেনেকেও এটা সোৱাদ লাগে আকৌ তিতা কেৰেলা লগত আলু তিতা কেৰেলা লগত আলুটো কাটিবলৈ হ'লে তিতাকেৰেলাটো সদায় ঘূৰণীয়াকৈ কাটি তাৰ লগত আলুটো পাতলাকৈ কাটি আমি সেই পিঁয়াজ আৰু জলকীয়া দি তেনেকৈ তিতা কেৰেলা ভাজোঁ তাৰ পিছত আহিলে শাক শাক আমি লাই লফা পালেং ধনীয়া লাই শাকো আমি তেনেকৈ ধুই মেলি ধুই চাফা তাফা কৰি মেলি আমি কেৰাহীত সেই তেল অকণ দি তাতে ৰচুন এফোটা দি হ'লেও বা তেনেকৈ লাই শাকখিনি ভাজোঁ আকৌ দালিকণ দালি আমি প্ৰথমতে বইল কৰোঁ কুকাৰত দি বইল কৰি লওঁ তাৰ পাছত আকৌ ঠাণ্ডা হ'লে আমি পাঁচফূৰণ দি পাঁচফূৰণ দি পিনি আমি তেল মাৰোঁ তেনেকৈ দালি বনাওঁ